অঁ হয় হয় কওক কওক কওক কিবা অৰ্ডাৰ আছে নি আপোনাৰ অঁ অঁ পাব পাব হয় পাব পাব পাব কি ক'লা অঁ এতিয়ালৈকে আমি তেনেকৈ দিয়া নাই আপুনি যদি সৰহকৈ লয় আপোনালোকে কি বাগান কৰিবলৈ বিচাৰিছে নেকি অঁ তেতিয়াহ'লে আপুনি যদি সৰহকৈ লয় তেতিয়া আমি টেনৰপৰা বিছৰ ভিতৰত দিওঁ টেন টু পাৰ্চেন্ট আৰু টুৱেন্টী পাৰ্চেন্টৰ ভিতৰত আপুনি আহিব আহি যদি আপোনাৰ হেৰি হয় মানে আপুনি সৰহকৈ লয় তেতিয়া অ'ফাৰটো আপুনি নিশ্চয় পাব কিন্তু এই হেৰিয়ত নাই অগ্নি টি মানে পাত কা কে হেৰিটোত নাই চাহপাতটোত নাই চাহপাতটো আপোনাৰ যিটো ৰেট সেইটো ৰেটত আপুনি দিব লাগিব পুলিবিলাক আপোনাৰ অ'ফাৰ দিয়া হ'ব অঁ চাহপাত এই দুশ টকাত পাই যাব আপুনি পুলিটো বাৰু মই চাই দিম আপোনাক আপুনি চিন্তা কৰিব নালাগে অ'ফাৰ চফাৰত দি আপোনাৰ আপুনি যাতে মানে সস্তাতে পাই তাৰ ব্যৱস্থা কৰি দিম বাৰু দেই আপুনি খালী হেৰিটো কওক অৰ্ডাৰটো দিয়ক আৰু হেৰি কৰিব সোনকালে কৰিব আৰু ঠিক আছে হ'বনে